আমাৰ হিন্দু ধৰ্ম মানুহৰ সেন্দুৰ বিয়াৰ পাছত সেন্দুৰ লগোৱাটো বিয়াৰ হোৱাৰ এটা প্ৰতিক সেইটো কাৰণে বিয়া হোৱাৰ পিছত হিন্দু ধৰ্মৰ মানুহে শীৰত সেন্দুৰ লগায় আৰু পৱিত্ৰ সূতা পিন্ধা এইটো মন্দিৰলৈ যোৱা এইটো এটা ধৰ্মীয় অনুষ্ঠান মানে ধৰি লওক পূজা পাতিছে তাৰপাছত সেই ৰছীখিনি পিন্ধাটো হাতত মানুহৰ সেইটো ধৰ্ম বুলিয়েই পিন্ধে বা সোমবাৰটোত ব্ৰত ৰখা হয় কিছুমানে পূজা পতাটো ব্ৰত ৰাখে আৰু লক্ষী পূজা পাতিলে বা কিবা পাতিলে ৰংগোলী বনোৱাও হয় জল সূৰ্যক জল অৰ্পণ কৰা হয় হেৰিয়াত